শিক্ষা স্বাস্থ্যসেৱা আৰু অৰ্থনীতি অৰ্থনীতিৰ ওপৰতেই গোটেই আমাৰ দেশৰ শিক্ষা আৰু স্বাস্থ্যসেৱা নিৰ্ভৰ কৰে যদি আমাৰ অৰ্থনীতি টনকীয়াল হয় আমাৰ দেশৰ শিক্ষা স্বাস্থ্যসেৱা উন্নত হয় আগতেই অৰ্থনীতিৰ অৱস্থাটো জুৰুলা আছিল সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰতো আন্তঃগাঁথনি দুৰ্বল আছিলে এতিয়া আমাৰ অৰ্থনীতি উন্নত হৈছে আমাৰ জি ডি পি বহুত আগবাঢ়ি গৈছে আমাৰ বিশ্বৰ ভিতৰতে এতিয়া অৰ্থনীতিত চতুৰ্থ স্থানত আমাৰ ভাৰতবৰ্ষৰ স্থান গতিকে শিক্ষা আৰু স্বাস্থ্যসেৱাত বহুতো আগবাঢ়ি গৈছে আগত শিক্ষাৰ ব্যৱস্থাৰ তো একেবাৰে নিকপটীয়া আছিল আনন্তঃগাঁথনি একেবাৰে নাছিল ভাগি যোৱা আছিলে আমাৰ স্কুল ঘৰবিলাক ঠিক সঠিক নাছিল কিন্তু অৰ্থনীতিৰ লগে লগে চৰকাৰে শিক্ষাৰ গুৰুত্ব দিছে আৰু গুৰুত্ব দিয়াৰ কাৰণে শিক্ষাৰ আন্তঃগাঁথনি উন্নত হৈছে বিভিন্ন ধৰণৰ সা সুবিধা আজিকালি শিক্ষাৰ ক্ষেত্ৰত আহিছে এতিয়া মধ্যাহ্ন ভোজন মধ্যাহ্ন ভোজন এটা বিভিন্ন দিশ যে কিছুমান আমাৰ ল'ৰা ছোৱালী এনেকুৱা ঘৰৰ ল'ৰা ছোৱালী আছে যে যে ভাতমুঠি ভাতমুঠিৰ কাৰণে শিক্ষাত আহিছে আৰু তাৰ ফলত এই মিড ডে' মিলৰ কাৰণে আমাৰ ড্ৰপ ড্ৰপ যিটো ড্ৰপিং হয় যিটো ড্ৰপিংটো বহুত কমি গৈছে ঠিক তেনেদৰে স্বাস্থ্যসেৱাটো আগৰ স্বাস্থ্য নীতি আৰু এই বৰ্তমানৰ স্বাস্থ্য নীতি বহুত উন্নত হৈছে আগতে এই স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল আছিল কাৰণে ভাৰতবৰ্ষ বা আমাৰ অসমত বহুত প্ৰসৱজনিত কাৰণত বহুত গৰ্ভৱতী মহিলাৰ মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু সজাগতা নথকাৰ কাৰণে মানুহে ঘৰতেই প্ৰসৱ বেদনা লৈ বহুতে মৃত্যুবৰণ কৰিব লগগা হৈছে সেয়ে আমাৰ চৰকাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত উন্নতি সাধিছে তাৰ ফলত কি হৈছে এতিয়া বিভিন্ন সা সুবিধা গাঁৱে ভূঞে প্ৰচাৰ চলাইছে তাৰ ফলত প্ৰসৱ আমাৰ ঘৰত কেতিয়াও নহয় আমাৰ স্বাস্থ্যকেন্দ্ৰত প্ৰসৱ ব্যৱস্থাটো কৰাৰ কাৰণে আমাৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কমি গৈছে অৰ্থনীতিটো আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ আগবঢ়াইছে যে অৰ্থনীতিৰ ক্ষেত্ৰত হোৱা কাৰণে বিভিন্ন কাম কাজত আজিকালি সুবিধা হৈ আহিছে ঠিক তেনেদৰে আমাৰ শিক্ষাৰ ক্ষেত্ৰতো স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰাৰ কাৰণে পিছ পৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহতা বাঢ়িছে পঢ়া শুনাৰ ক্ষেত্ৰত আৰু ড্ৰপিংটো কমি গৈছে নমস্কাৰ